শিক্ষকসকলে স্কুলত ছাত্ৰ ছাত্ৰীসকলক শিকোৱা কিছুমান শিকাব লাগে আমাৰ শিষ্টাচাৰ শিকাব লাগে প্ৰথমটো হ'ল আমি প্ৰাথমিক শিক্ষাৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক শিষ্টাচাৰ শিকাব লাগে সৰুয়ে ডাঙৰৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে সেইবোৰ যেনে ধৰক কাৰোবাৰ ঘৰলৈ আলহী আহিলে আমি ব্যৱহাৰ কেনেকুৱা ধৰণৰ কৰিব লাগে আৰু লগতে আমাৰ সামাজিক কিছুমান সামাজিক কিছুমান কথা শিকাব লাগে সমাজৰ লগত খাপ খাবলৈ আমি কেনেধৰণৰ কিছুমান কথা বতৰা পাতিব লাগে মানুহৰ লগত তেনেধৰণৰ কিছুমান কথা আমি স্কুলবোৰত শিকাব লাগে আৰু লগতে আমি স্কুলবোৰত আধ্যাত্মিক শিক্ষাও দিব লাগে যাতে কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে মানুহৰ লগত বেয়া ব্যৱহাৰ নকৰে বা পূজা পাতল নকৰাকৈ আধ্যাত্মিক ভাৱ নেদেখুৱাকৈ মানুহৰ লগত বেয়া ব্যৱহাৰ কৰে তেনেধৰণৰ কৰিব নালাগে ঠিক তেনেকৈ আমি স্কুলবোৰত শিক্ষা দিব লাগে স্কুলবোৰত পাঠদানৰ সময়তো আমি এইবোৰ কথা ছাত্ৰ ছাত্ৰীক শিকাব লাগে আৰু লগতে স্কুলবোৰে কি কি এই বস্তু এৰি দিছে বুলি ক'বলৈ গ'লে স্কুলবোৰে আমাক বহুতো মই পঢ়াৰ সময়ত মই নিজৰ শিক্ষাগুৰুসকলৰ পৰা বহুতো বস্তু পাইছোঁ তেওঁলোকে মৰমেৰে আমাক বহুতো কথা শিকাইছে কেতিয়াবা আমাক খং কৰিও কিছুমান কথা আমাক উপলব্ধি কৰাইছে যে আমি এখন সমাজত চলিবলৈ হ'লে কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ কৰিব লাগে ডাঙৰৰ লগত বা আমি সমাজ এখনত কেনেধৰণৰ সাজ পোচাক পিন্ধিব লাগে আমি আৰু শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক প্ৰথম প্ৰাথমিক শিক্ষাৰ পৰাই বহুতো কথা শিকাবলগীয়া থাকে যেনেধৰণৰ চাফ চিকুণতা আৰু খোৱাৰ ওপৰত আমাৰ স্বাস্থ্যৰ ওপৰতো কিছুমান আমি জ্ঞান দিবলৈ পাৰোঁ শিক্ষা শিক্ষাগুৰুসকলে জ্ঞান দিব লাগে আৰু কিছুমান সাধাৰণ জ্ঞান আমি ছাত্ৰ ছাত্ৰীসকলক ক'ব পাৰোঁ দেশৰ বৰ্তমান দেশখনত কি চলি আছে বৰ্তমান ৰাজ্যখনত কি চলি আছে বৰ্তমান আমাৰ সমাজখনত কি চলি আছে তেনেধৰণৰ কিছুমান কথা শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীক দিয়াটো স্কুলত ছাত্ৰ ছাত্ৰীসকলক শিকোৱাটো উপযুক্ত হ'ব বুলি মই ভাবোঁ